ঔ ক'ত মাছ আমাৰ নদীত আমাৰ নদীত চবকে ক'লি নে আমাৰ লগৰ নে তই মই আমাৰ লগ গিটা নে তই মই অকল পিছে মাছ আহিছে নে নাই এই মোৰ আকৌ পলহটো বেয়া হ'ল নহয় জাকে লৈ এই জাকেই লৈ যাব লাগিবো আ তিৰিৰ জাকেখান অঁ বাৰু আৰু কোন কোন যাব চব যাবোনে হয় নেকি বাৰু যাবা পাৰি বাৰু মাছ কি মাছ অ'লছি অঁ যাবা পাৰি বাৰু ৰহ মই আকৌ কবা লাগবো চাহ তাহ খাৱাই নাই একেবাৰে যাম বুলি ভাবছিলোঁ তই আকৌ নাহা নেকি ইতা ওলাবিয়ে মই আকৌ যাবা লাগবো কাপোৰ পিন্ধবা লাগবো অঁ আমাৰ ঘৰকলৈ আহকচোন বাৰু যৌ যৌ যৌ অঁ পলহ মানে মোৰ পলহ ভাঙি আছে অকণমান আকৌ গাঁঠি চাঠি দিবা লাগিব পলহত ভালকৈ একেবাৰে দুয়োটাই দুয়োটাই গাঁঠিটো দি দিবা লাগিব ৰহ নে আকৌ জালো নিব লাগিব মোৰ তিৰিটোকো কৈ দেও দুয়োটাই আমি তিনিওটাই ওলাই যাওঁ যৌ নহ'লি ভাতটো খাবি এহ চাহ খাই গেলেও হ'ল হয় একেবাৰে আহি ফেলে মাছে দি ভাত খাম আকৌ আমাৰ ঘৰতে অঁ এহ কি কি মানে ইতা বৰলিয়ে ওলবো হেন লাগছি পলহটো ভাল হ'লিয়ে হ'ল আৰু অঁ তাকে নহ'লি নে বজাৰত নি ফেলে বেচা কৰবি অঁ বেছি পালি আৰু বেচিহে দিম নেকি মই তাকে ভাবছু পুঠি মাছ পুঠি মাছ পালি ঘৰত খাম ডাঙৰ মাছ পালি আৰু বজাৰত বেছি দিম কাটি ফেলে নে কি ক' ভাই

অঁ শুকাই ফেলে এহ ঘৰতে খাম হেনে লাগিল দেখোন আকৌ মোৰ ইতা

এই নহয় আকৌ আশা কল্লিহে পাম আমি মাছটো সেইটো হয় ৰহ বাৰু যৌচোন আমাৰ ঘৰলৈ যৌ অঁ ব'ল ব'ল ব'ল দে আহ যৌ